হেল্ল' ভাইটি মোৰ অ'টো এখন প্ৰয়োজন হৈছিলে অঁ তোমাৰ সেই অ'টোখনৰ কাৰণে মই তোমাৰ নম্বৰটো ফোন নম্বৰটো কালেক্ট কৰিলোঁ ছোৱালী এজনীৰ পৰা এতিয়া তোমালৈ মই ফোন কৰিছিলোঁ আৰু তুমি সোনকালে অহা বোলে আৰু টাইমমতে যিকোনো কাম কৰা সেইবাবে তোমাৰ ফোন নম্বৰটো লৈ তোমালৈ ফোন কৰিছোঁ মই মৰাণতে ৰখি আছোঁ আৰু মই যদি তুমি সোনকালে পাৰা আহা অঁ তোমাৰ একো কাম নাই যদি তুমি সোনকালে আহা আৰু মোৰো সিফালে দেৰি হ'বগৈ মই অলপ দূৰলৈ যাবলৈ কাৰণেই বনবস্ত কৰিছোঁ তুমি পাৰিলে সোনকালে আহা অঁ অঁ তোমাৰ ভাড়াটোৰ কথা ক'বা নেকি কিমান ল'বা অঁ হ'ব বাৰু দূৰ হ'ব নহয় সেইকাৰণে সিমানটো ল'বই আৰু সেইবাবে তুমি নিদিবা বুলি নাভাবিবা পইচাটো মই দিম তুমি পৰাপক্ষত জল্ডি আহা আৰু মই টাইমত গৈ আৰু ঘূৰি আহিব পৰাকৈ তোমাৰ কিজানি গাড়ীৰ কথা ক'ব নোৱাৰি আৰু বতৰৰ কথা বৰষুণো আহিব পাৰে সেইকাৰণে তুমি পৰাপক্ষত জল্ডি আহিবলৈ চেষ্টা কৰা আৰু ময়ো ৰৈ আছোঁ ভালেমান দেৰি হ'ল অঁ হ'ব তেন্তে